আমাৰ মাছ হিচাপে আমাৰ এই অঞ্চলৰ মাছ ধৰক যেনে গাঁও অঞ্চলবিলাকৰ কাৱৈ গৰৈ শিঙি মাগুৰ যিবোৰ মাছ আমাৰ অঞ্চলত পায় যেনে আমি ধৰক ধৰোঁ সেইবোৰ ধৰি মেলি গাঁৱত আমি খাই থাকোঁ আৰু উচ্চ উচ্চ দাম হিচাপে আপোনাৰ যিবোৰ ধৰক এতিয়া আমাৰ বহাগ বিহুত বহাগ বিহুততো আপোনাৰতো মাছৰ কোব বেলেগ বহুত দাম দাম এতিয়া চিতল মাছবিলাকৰ বাৰশ তেৰশ টকা কিলো মাছৰ দাম আৰু সেই মাছ ধৰক আমাৰ গাঁও আমাৰ ফিচাৰী বা পুখুৰীবিলাকৰ পৰাই লৈ যায় জেনেৰেলি বিকে ত' গতিকেলৈ আমাৰো নিজৰো ফিচাৰী এটা আছে যিটো ফিচাৰীত আমি ধৰ ৰৌ বাহু এবাৰ চিতল মাছো মেলিছিলোঁ বিহুত আমি বহাগ বিহুত আমি বাৰশ টকাকৈ বিকিলোঁ চিতল মাছ আৰু জেনেৰেলি আমি ফাঁচীজাল ফাঁচীজালত আমি ধৰক আমাৰ পুখুৰীতে ফাঁচীজালখন পাতিলে তাতে আপোনাৰ কাৱৈ গৰৈ বা শিঙি এনেকুৱাবোৰ ফাঁচীজালত লাগে সেইবোৰো আমি এই তেনেকেই ধৰোঁ মাছ চাছ আৰু অকণমান যেতিয়া পানী শুকাই যায় পলহত আমি মাছবোৰ ধৰোঁ যিবোৰ মাছ মেলোঁ ধৰক এইবোৰ ৰৌ বাহু সৰু সৰু যিবোৰ অকণমান আধা কেজি এক কেজি তেনেকুৱা চাইজৰ মাছবোৰ আমি পলহতো ধৰোঁ আৰু জাল মাৰিও ধৰোঁ জালতো পাওঁ মাছ তেনেকৈ ধৰক আমি বহুত ৰকমৰ মাছ আমি সেই নিজে আমি ফিচাৰীৰ পৰা ধৰোঁ বিকো আৰু খাওঁ বিশেষকৈ আমাৰ গ্ৰাম্য অঞ্চলবিলাকত পথাৰত যেতিয়া পানী হয় পানী হ'লে আমি ঠোকা পাতোঁ বাঁহৰ ঠোকা পাতোঁ সেই ঠোকাত পুঠিমাছ গৰৈ মাছ সৰু সৰু হেৰি মাছ সেইবোৰ আমি তেনেকৈও ধৰোঁ আৰু চেপা পাতোঁ চেপাতো ধৰক যেতিয়া পানীটো বৰষুণৰ পানীটো বেছি হৈ যায় বেছি হ'লে বাগৰি আহে তেনেকৈ আমি তাতে চেপাটো পাতি থওঁ চেপা পাতিলে আমি সেই চেপাৰ ভিতৰতো আমাৰ কাৱৈ মাছ গৰৈ মাছ শিঙি মাছ কুঁছিয়া এইবোৰ ঢেৰ লাগে আৰু তাক আমি তেনেধৰণে আমি খাওঁ এতিয়া আপোনাৰ আমি এতিয়া কিছুমান মাছ ধৰক আমি ধৰি মেলি আমি শুকুৱাও ৰ'দত বা জুইৰ তলত জুই দি ওপৰত চালনি দি হা তেনেকৈ আমি মাছবোৰ শুকুৱাওঁ শুকুৱায়ো আপুনি আমি সেইবোৰ মাছ মানে লাহে লাহে খাই থাকিবৰ কাৰণে শুকুৱাই মেলি বৈয়ামত ভৰাই থওঁ অঁ সেইবোৰ আৰু সৰু সৰু যিবিলাক মাছ অকল পুঠি মাছেই ধৰক বা মোৱা মাছেই ধৰক ভেচেলি মাছেই ধৰক সেইবোৰ আমি ৰ'দত শুকুৱাই আমি একদম ৱালত নহৰু চহৰু দি খুন্দি ধুনীয়াকৈ বাঁহৰ চুঙাত ভৰাওঁ আৰু তেনেকৈ বিকোও তেনেকৈ বিকিও আছোঁ সেই ভৰাওঁ তাৰো মূল্য বেছি বাঁহৰ চুঙাৰ যিটো আপোনাৰ ধৰক আমি গাঁৱতেই তৈয়াৰ কৰি মেলি যিবোৰ আমি ভৰাই মেলি বিকো সেইবিলাকৰো আমি কেইবা টকাও পাওঁ তাৰ দামো অলপ বেছি অঁ এতিয়া এইবাৰ যোৱাবাৰ যোৱাবছৰত আমি মাছ মেলিলোঁ ধৰক চিতল মাছ মেলিলোঁ আপোনাৰ বাহু পোৱালি কেটামানো মেলিলোঁ ৰৌ মেলিলোঁ সেইখিনি প্ৰায় চিতল মাছটো আপোনাৰ প্ৰায় চাৰি কেজি চাৰে তিনি কেজি এনেকুৱা টাইমতে আমাৰ ফিচাৰীত ডাঙৰো হ'ল আৰু বাহু মাছবোৰ ডেৰ কেজি দুই কেজি আঢ়ৈ কেজি এনেকুৱাত আমি সেইখিনিও বিকিলোঁ সেইখিনি বিকিও ধৰক আমি আৰ্থিক কিবা এটা আমি ঘৰুৱা কিবা বস্তু ললোঁ বা এই মিঠাতেলকে কিনিলোঁ এক লিটাৰ বা দাইলকে কিনিলোঁ সেইখিনিৰ পৰা আমি ঘৰতে পুখুৰীত মাছ মেলি অকণমান মানে ধৰক সহায় পাইছোঁ গতিকেলৈ সেই তেনেধৰণে আমি কিছুমান কাম কৰোঁ যিখিনি আমি আমাৰ গাঁৱৰ অঞ্চলৰ হওক বা টাউন অঞ্চলৰে হওক সেইখিনি মানুহে তেনেধৰণেও বহুতখিনি মানে ৰাহি পায় এতিয়া আমাৰ এইবাৰ পথাৰত এইটো যিজাক বৰষুণ দিছিলে সেই বৰষুণজাকতে আমি বহুত মাছ ধৰিলোঁ অঁ তাৰপিছতে আপোনাৰ ধৰক এইটো পচা আমি পচা বনাও দীঘল দীঘল আমাৰ এই লোহাৰৰ পচাবোৰ এই পচাটো দিও আমি এইবাৰ এই দিখৌত ৰিচেণ্টলি পানী বাঢ়িছে পানী বাঢ়ি আমাৰ একদম আপোনাৰ এই পিছফালেদি পানী ওলাই গৈছে যোৱাৰ পিছত আমি দীঘল দীঘল পচা লৈ এই আধা কিলো এক কিলো এনেকুৱা টাইপৰ মাছ আমি পচাইদি ধৰিলোঁ তেনেকৈও আমি ধৰি মেলি ধৰক মাছবোৰ হেৰি কৰোঁ কুঁচিয়া এবাৰ কুঁচিয়া আপোনাৰ কুঁচিয়াটো আমি এবাৰ পুহিছিলোঁ এনেকৈ নলা হেৰি এটাত তাতো বহুতখিনি মানে ধৰক আমি এনেকৈ পকাৰে বনাই ললোঁ বনাই তাতে আমি কুঁচিয়াখিনি দিলোঁ দিয়াৰ পিছত ঢাকন মাৰি দিলোঁ তাত খাবলৈ আপোনাৰ ইটো সিটো দানা চানা দিলোঁ তাতো আমি কুঁচিয়া এবাৰ বহুতখিনিয়ে বিকিলোঁ নাই কমে দচ পোন্ধৰ কেজিমান কুচিয়াই বিকিলোঁ সেই কুঁচিয়া আমি বজাৰতো চাপ্লাই দিওঁ আৰু ধৰক তেনেকৈ মানুহে কিনিও নিয়ে এটা এটাত তিনিশ দুশ এনেকৈ তেনেধৰণে আমি এইবাৰ কুচিয়াৰো কাম কৰিলোঁ আৰু তাকে এতিয়া আমি অনাগত ভৱিষ্যত আৰু অকণমান ফিচাৰীটো ডাঙৰ কৰিম আৰু অলপ উচ্চ দামত বিকিব পৰা মাছবোৰ আমি চেষ্টা এটা চলাই আছোঁ পুহিম বুলি আৰু তাৰ ৰাইজেও খাবলৈ পাব ঘৰুৱা মাছ সেইটো কাৰণে আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ